হেল্ল' ঐ নমস্কাৰ নমস্কাৰ অ' কওকচোন আপোনাৰ এই ভালে আছোঁ ভালে আছোঁ আপোনাৰ

অ' এই আপোনাৰ কি প্ৰব্লেম আহিলেনো এতিয়া এই গুৱাহাটীলৈ যাবলৈ বিচাৰিলে

অ' অ'

অ' হয় অ'

আপোনাৰ কথাবিলাক এতিয়া চেষ্টা কৰিম কিন্তু এই মাহটোতটো নহ'ব এই মাহটোতটো কোটা সম্পূৰ্ণ হৈ গ'ল তাকে চেষ্টা কৰিম অহা মাহমানত পাৰিলে আপোনাৰ হেৰিটো কৰি দিয়া আমি ব্যৱস্থা কৰিম বাকি সকলো কুশল মংগল অ' হ'ব হ'ব ধন্যবাদ ধন্যবাদ হ'ব হ'ব হ'ব হ'ব ঠিক আছে হ'ব হ'ব